মাণিক বৰা অঁ এই আমি আপোনাৰ ফুৰিবলৈ যাবলৈ আপোনাৰ প্লেন কৰিছিলোঁ যে এনেই আপোনাৰ তাত ফুৰাৰ জেগা কি কি আছে নাই ফেমিলীয়ে মোৰ ফেমিলী আহিব পৰিয়ালৰ লগত যাম এনেই আঠটাত ক'ত ক'ত জেগা আছে ভাল জেগা আপুনি কওকচোন হয় হয় শুনিছোঁ হয় আচ্ছা হয় হয়

হয় এনেই তাত থকা মেলা জেগা হ'বনে

আচ্ছা আচ্ছা এনেই হোটেলৰ প্ৰায় দামটো কিমান হয়

আচ্ছা আচ্ছা আচ্ছা এনেই তাত ফুৰাৰ জেগা কি কি দেখাবলৈ পাম আমি

আচ্ছা আচ্ছা অ'কে

হয় হয় ঠিকে আছে তেনেহ'লে

তেনে ঠিক আছে মই আপোনাক কৈ দিছোঁ আমি যাম

হয় ঠিক আছে হয় মই আপোনাক তেনেকৈ ফোন কৰি কৈ দিম দিয়ক ঠিক আছে